হয় মই এনেই উৎসৱ পাৰ্বণত এই ৰন্ধা কাৰবাৰখিনি মইয়ে কৰোঁ আমাৰ খেলৰ হিচাপেয়ো কৰা যায় বা আমাৰ এতিয়া ভাদ মাহ আহিছে তাত খিচিৰি বনাই খিচিৰি বনাও ৰাইজক ৰাইজৰ কাৰণে তাৰপিছত বিয়া হওক যিকোনো কাজ আৰু তেওঁলোকৰ বিয়া বিহুত খিচিৰি বা ভাত মানে এনেকুৱা মানে আমাৰ ইয়াতে গাঁৱলীয়া ভাষাত ভোজ বুলি কয় আৰু ভোজ বনোৱা কাৰণে ৰাইজে মাতে তালৈ যাওঁ বা কিছু কিছু গাঁৱলৈও যাওঁ বহুত দূৰলৈয়ো যোৱা যায় কিন্তু মই গুৱাহাটীত যাই পোৱা নাই মংগলদৈত গৈছোঁ বা কামৰূপত গৈছোঁ এনেকুৱা জেগাত আৰু প্ৰায়েই মানে খেলৰ হিচাপে গাঁৱৰ যিকোনো পৰ্ব আৰু অনুষ্ঠান হয় মানে বিয়াই হওক বা হেৰি মৃতকৰ কাজেই হওক এনেকুৱা জেগাটো মই ভোজ বনোৱা যায় গতিকে আৰু মোৰ লগো আছে এই আটাইকেইজনে মিলি আমি হেৰি কৰা যায় গতিকে আৰু মই অলপতে ইয়াতে বনাইছিলোঁ আকৌ এতিয়া প্ৰগ্ৰেম এটা আহিছে কিন্তু এতিয়াঁ এই অতিপাত গৰমৰ কাৰণে দুদিনমান যোৱা নাই আৰু এতিয়া বিশ্বকৰ্মা পূজা আহিব তাতো আছে প্ৰগ্ৰেম তাত এইবাৰ যাম উত্তৰ গুৱাহাটীলৈ এইবাৰ যাম আৰু আৰু মাছ মাংস বা যিকোনো আৰু আৰু খাদ্যটো তাৰ মানে আমাৰ ঠিক মচলা পাতি দি নহয় আমি এজ্ ইট্ ইজ বনাওঁ আদা নহৰু বা পিয়াঁজ জলকীয়া এনেকুৱা আৰু কিন্তু আজিকালিটো বিভিন্ন ধৰণৰ মচলা পাতি ওলাইছে সেইগিলা মচলা পাতি আমি ব্যৱহাৰ নকৰো আৰু মই বিশেষকৈ গেছত খৰিত ভালপাওঁ বনাই খৰি দি বনালে বেছি সোৱাদ হয় আৰু এনেকুৱাকৈ বনোৱা যায় আৰু বস্তুবিলাক ৰাইজে খাই ভাল পাই কিন্তু প্ৰত্যেকে এতিয়া এটা মানে মোক ভালে পায় আৰু ৰন্ধাৰ ক্ষেত্ৰত ৰাইজে কিন্তু কথা হ'ল আৰ্টিফিচিয়েল নহয় এজ্ ইট্ ইজ বনাওঁ তাত মানে

আৰু মাছো বনাম মাছ সৰিয়হ চৰিয়হ সৰিয়হত বা মগজ বা বিলাহী পনীৰ বনোৱা যায় পনীৰটো বনালে আৰু অকল বিলাহী পিঁয়াজ এনেকুৱাকৈ বনাওঁ আৰু মাংস মাংসও বনাওঁ কিন্তু আলুটো কম দিয়া যায় আৰু তৰকাৰি আমাৰ ইয়াতে মানে জেনেৰেল খাদ্য হয় আৰু মাছ মাংসটো যদিয়ো থাকে আমাৰ তাৰমানে অতিপাত মচলাজাতীয় খাদ্য নহয় খাই ভালপাই ৰাইজে আৰু অপকাৰ নকৰে পেটৰ কোনো কমপ্লেইন হেৰি নহয় পেট জ্বালা পোৰাও নকৰে আৰু খাই গেষ্ট্ৰিক নাহে এনেকুৱা আৰু কিছুমান মানে ধৰক এতিয়া মাছ বনাওঁ কোমোৰাইদিও বনোৱা যায় বা আমাৰ যিটো মিঠা লাও আমি ৰঙালাও বুলি কওঁ সেনেকুৱাকৈও আমাৰ বনোৱা যায় বা এই পনীৰটো বা কাচকল বা আপোনাৰ যিটো আমি এই কি ভাজি কয় এইটো মানে এইটো ভাজি হেৰি আপোনাৰ এই মানে বাদাম এই কি বুলি হেৰি দি বনাই চপ চপটো আমি হেৰি দি কোমোৰাৰ চকলে চকলে বনোৱা যায় বা তিয়ঁহ পালে তিয়ঁহ বনোৱা যায় তাৰপিছত আৰু মই বিশেষকৈ মাছটো বাদাম আৰু মিঠা লাও এনেকুৱাকৈ বনোৱা যায় তাৰে লগত আৰু কোমোৰাই দিও বনাইছোঁ মাছটো ৰাইজে খাই ভাল পাইছে আৰু গতিকে এনেকৈ বনাওঁ আৰু আৰু তাত এটা পাৰিশ্ৰমিক দিয়ে তেওঁলোকে কিন্তু যিখিনি দিব লাগে সেইখিনি আমি মানে নকওঁ ৰাইজক যে কিমান দিব লাগে কি দিব লাগে সোধে সুধিলে তেওঁলোকে এটা সন্মান দিয়ে আৰু বা কিছুমানে ধুতি গেঞ্জীকে দিয়ে কিছুমানে গামোচা দিয়ে তাৰে লগত কিবা এটা মাননীয়ে দিয়ে আৰু এনেকৈ আমি চলি আছো আৰু গাঁৱৰ পৰিৱেশতো আৰু আমি বহুত দূৰলৈ যাওঁ মঙ্গলদৈলৈয়ো যাওঁ চাইকেল মাৰি এতিয়া আহিছে আৰু আকৌ এটা প্ৰ'গ্ৰেম আহিব গতিকে আমি পিকনিকতো যাওঁ মানে পিকনিক পিকনিক খাবৰ সময়ত মোকে নিয়ে তাতে মাংস চাংস নিয়ে আৰু এনেকৈ বনাই দিওঁ আৰু ৰাইজক আৰু অত্যাচাৰ হেৰি নকৰোঁ গতিকে এনেকৈ চলি আছোঁ আৰু গতিকে পইচাটো আৰু ডাঙৰ বস্তু নহয় কিন্তু পইচাটোও লাগিব কিন্তু মানুহে যি আমি বিচাৰোঁ আমি কিন্তু নিবিচাৰোঁ মানুহক অমুকখিনি দি কিনি গৃহস্থই সোধে কি দিম আমি কওঁ আপোনাৰ খুচি আপুনি যি দিয়ে আৰু সেইখিনিয়ে আমাৰ যথেষ্ট বুলি আমি ভাবোঁ আৰু কানি কাপোৰ দিলে আমাক ধুতি ব্যৱহাৰ কৰা হয় তাত আপোনাৰ লংপেণ্ট বা নহয় গতিকে আমি সেনেকৈ চলি আছো আৰু গতিকে বাৰু আমি এতিয়া কৰিয়ে আছো হেৰিটো খানাটো বনায়ে থাকো আৰু বহুত কৰি আছো খানা আৰু এতিয়া মই আজি মোটামুটি চাৰি পাঁচ বছৰৰপৰা এই মানে ৰন্ধাৰ হেৰিটোত ব্যস্ত হৈ আছো আৰু এতিয়া প্ৰগ্ৰেমবিলাক আহিব আৰু ভাদ মাহৰপৰা আৰু গতিকে আমি এতিয়া হেৰি কৰিয়েই আছো আৰু